হেল্ল' হয় জমেট' কাষ্টমাৰ কেয়াৰ হয়নে হয় এই মই অলপ আগত অৰ্ডাৰ এটা দিছিলোঁ আপোনাৰ খানা কাৰণে অঁ হয় হয় এই যিজনে আপোনাৰ অৰ্ডাৰ আপোনাৰ ইয়াত ডেলিভাৰী দিবলৈ আহিছিলে বা বস্তুটো আমাক প্ৰেৰণ কৰিবলৈ আহিছিলে তেখেতৰ কিন্তু আচৰণটো বৰ ভাল নাপালোঁ মানুহে মানে এনেকৈ আচৰণ নকৰে কাৰণ আমি এজন আমি কাষ্টমাৰ হয় আপোনালোকৰ আপোনালোকৰ দ্বাৰা আমি সেৱা লৈছোঁ আপোনালোকে সেৱা আগবঢ়াইছে তাৰ বাবে আমি আপোনালোকক আপোনালোকে আমাকতো ভালকৈ ব্যৱহাৰ কৰিব লাগে ন আপোনালোকৰ যিটো বিহেভিয়াৰ যি আপোনালোকৰ আচৰণ সেই আচৰণ একদম ভাল নেপালোঁ আৰু প্ৰথম কথা আৰু ছেকেণ্ড কথা কি দ্বিতীয় কথাটো কি হৈছে তেখেতে আহি পিনে প্ৰথম কথা প বস্তুটো বৰ ভালকৈ নিদিলে গোটেই অনাটো বহুত বেয়াকৈ আনিছে তাৰ বাবে মই ক'লোঁ যে আপুনি ভালকৈ নানিলে কিয় তো তাৰ তেতিয়া কোৱা কাৰণে বহুত কিবাকিবি মোক বেয়াকৈও ক'লে বেয়া বেৱ বেয়া শব্দও ব্যৱহাৰ কৰিলে যিখিনি মই আপোনাৰ আগত ক'ব নোৱাৰোঁ কিন্তু তাৰ বাবে মই আপোনালোকৰ আগত এই এয়া অভদ্ৰ আচৰণৰ বাবে এটা কম্প্লেইণ্ট দিব বিচাৰিছোঁ আৰু তাৰ লগতে আপোনালোকে পিছলৈ যাতে এই যাতে নহওঁক কাৰণ এই এইবোৰ থাকিলে আপোনালোকৰ এই জমেট' এনেধৰণৰ বহুত বেছি দিন নচলিব তাৰ বাবে এইখিনি কথা মই ক'ম আৰু পিছৰবাৰলৈ হয়তো মই ছাগৈ জ'মেট'ত আৰু অৰ্ডাৰ দিব নিবিচাৰোঁ